মই ধৰ্ম পুথিৰ পৰা বহুতবিলাক পদ বা শ্লোক পঢ়িছোঁ সেইবিলাক শ্লোকৰ ভিতৰত এটা শ্লোক আছে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগোহো ভকতি কিন্তু মোৰ মতেদি সেইটো শ্লোক আচলতে সঁচা কথা আমি মুক্তি বিচাৰোঁ কিন্তু যদি আমাক হৰি নামৰ ধৰ্মমতে আমি যাব খোজোঁ তেতিয়া নামেই ধৰ্ম নামেই চবখিনি হয় বুলি কৈছে গতিকে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম ৰাম এই শ্লোকটো আচলতে মোৰ বেছি ভাল আৰু এটা কথা আছে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ এই অষ্ট নাম যিবাজনে সদা লয় পূৰ্ণ হয় মনস্কাম তেওঁক কোনো অৰ্থতেই ফেইল নহয় বুলি কয় কোনো অৰ্থতেই অপৰাধ নহয় বুলি কয় সেইটো ভগৱানৰেই কথা ভগৱানৰেই আশীৰ্বাদ ভগৱানৰেই শ্লোক গতিকে এইটোতে হয় মৰিবাৰ যাৰ নাহিকে ইচ্ছা সি যেন হৰি নাম সদা কৰে বাঞ্ছা সেইটো পঢ়িব লাগে সেইটো হৰিৰ নাম সদায় বাঞ্ছা কৰিব লাগে হৰিৰ নাম সদায় লৈ থাকিব লাগে হৰিৰ নাম লৈ থাকিলে মৃত্যুকো চেৰাই যাব পাৰি এইটো কৈছে শাস্ত্ৰত তাৰপাছত সেইবুলি এইটো নহয় যে সি অথলে মৰিব বা এনে কোনো অবাটে মৰিব এইটো নহয় জন্মিলে যে মৃত্যু আছে সেইটো হয় জন্ম মৃত্যু সুখ দুখ লোভ মোহ ভয় এই সপ্ত কাৰ্যৰত জীৱসমূহ আৰু এটা আছে বৈৰাগ্য সাধনে মুক্তি সেই আমাৰ নয় সংসাৰ বন্ধন মাঝে ভৱানন্দময় লভিব মুক্তৰি মুক্তিৰ স্বাদ এইটো হ'ল বিশ্ব কবি বিশ্বকবিৰ পদ এই পদটো এটা বৰ সাধাৰণ অৰ্থত নহয় বিখ্যাত অৰ্থ আছে কিন্তু আমি বৈৰাগ্য হৈ থাকিলে নহ'ব ভগৱানৰ প্ৰতি আমাৰ প্ৰাৰ্থনাটো লাগিবই মোক এই বিষয়ে কি প্ৰভাৱ পৰিছে জ্ঞান শিকোৱা দিছে মই সেইটো আৰু বৰ বেছি নাজানো মই প্ৰভাৱিত হৈছোঁ নে নহৈছোঁ সেইটোও নাজানো খালী কি মই জানো ভগৱানৰ নাম ল'ব লাগে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে